বৰ্তমান সময়ত মই ম'বাইল ডাটা ব্যৱহাৰ কৰোঁ মই এদিনত এক দশমিক পাঁচ জি বি ডাটা ব্যৱহাৰ কৰোঁ নেটৱৰ্কৰ সমস্যা বৰ্তমান সন্মুখীন হোৱা নাই যদিও কেতিয়াবা কেতিয়াবা ফাইভ জি নেটৱৰ্ক হ্ৰাস হৈ ফ'ৰ জি হৈ যায় এই বিষয়টোৱে কেতিয়াবা কেতিয়াবা সমস্যাৰ সৃষ্টি কৰে মই এদিনত এক দশমিক পাঁচ জি বি ডাটা ব্যৱহাৰ কৰোঁ মই ম'বাইল ডাটাই ব্যৱহাৰ কৰোঁ নেটৱৰ্কৰ সমস্যা বিশেষভাৱে সন্মুখীন মই হোৱা নাই